অঁ হয় দাদা মই এটা অভিযোগ কৰিব আছিলে মই আপোনাৰ আপোনালোকৰ হোটেলৰপৰা মই অনলাইন এটা খাদ্য অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰটো মই দিয়া অৰ্ডাৰটো নহয় মই যোনটো অৰ্ডাৰ দিছিলো সেইটো আপোনাৰ পৰঠা আছিলে কিন্তু মোৰ তাত কিবা বেলেগ বস্তু এটাহে আহিছে এতিয়া মই যোনটো অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰটো মই নোপোৱাত মই অসন্তুষ্টি হৈছোঁ আৰু পাৰিলে মোৰপৰা এই অৰ্ডাৰটো লৈ যাওক আৰু যদি পাৰে মোৰপৰা অৰ্ডাৰটো লৈ যাওক আৰু মই বিচৰা অৰ্ডাৰটো দিয়ক নহ'লে মোক পইচাটো মোক ঘূৰাই দিয়ক মই বেলেগ এটা ৰেষ্টুৰেণ্টৰপৰা মই অৰ্ডাৰটো দিম